মোৰ ঘোষক হিচাপে বিশেষ প্ৰতিভা বা দক্ষতা আছে বুলি মই ভাবোঁ মই কলেজীয়া জীৱনত পঢ়ি থাকোঁতেই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত অংশকালীন ঘোষক হিচাপে কাম কৰিছিলোঁ প্ৰায় তিনি বছৰ এতিয়াও চাকৰি জীৱনত বিভিন্ন সভা সমিতি বা বিভিন্ন অনুষ্ঠানত ঘোষক হিচাপে কিছু সেৱা আগবঢ়াওঁ আৰু শুদ্ধ ভাৱেই

ভাল ভাৱেই সেইখিনি কৰিব পাৰিছোঁ বুলি মোৰ মনে ধৰে